স্কুলত থকা সময়ত মোৰ প্ৰিয় ছাবজেক্ট আছিলে সমাজ বিজ্ঞান সমাজ বিজ্ঞান ছাবজেক্টটো মই এই কাৰণে ভাল পাইছিলোঁ কাৰণ তাতে এটা ছাবজেক্টৰ কথা আমি পঢ়া নাছিলোঁ সমাজ বিজ্ঞানত আমি অৰ্থনীতিৰ কথা পঢ়িছিলোঁ তাতে আমি ইতিহাসৰ কথা পঢ়িছিলোঁ ভূগোলৰ কথাও পঢ়িছিলোঁ আৰু ৰাজনীতি বিজ্ঞানৰ কথাও পঢ়িছিলোঁ তাৰে লগত মই চবতকৈ ভাল পাইছিলোঁ ইতিহাস বিষয়টো ইতিহাস বিষয়টো মই ভাল পাইছিলোঁ কাৰণ তাতে আমি আগৰ যোনখিনি আপোনাৰ আগৰ পৃথিৱীৰ কথাও গম পাইছিলোঁ কেনেকৈ মানুহ বান্দৰৰ পৰা মানুহ যোনখিনি আপোনাৰ যোনখিনি ইভলিউচন হৈছিলে সেইটোৰ কথাও আমি গম পাইছিলোঁ তাৰে ওপৰত আগৰ যুগৰ সা সজুলিবোৰ কেনেকুৱা আছিলে আগৰ সময়খিনিৰ আপোনাৰ সংস্কৃতিবোৰ কেনেকুৱা আছিলে আগৰ সেই যুগৰ সংস্কৃতি আৰু এই যুগৰ সংস্কৃতিৰ মাজত কিমানখিনি আপোনাৰ বৰ্তমান যোনখিনি আমাৰ ছেইঞ্জ আহিছে সেইখিনি কথাও আমি গম পাওঁ আমাৰ ইতিহাস বিষয়টো তাৰে ওপৰত মোৰ ভূগোল বিষয়টো পঢ়িছিলোঁ তাতে আপোনাৰ বিশ্বৰ প্ৰত্যেকখন প্ৰত্যেকখন আপোনাৰ ৰাজ্যই হওক বা বিশ্বৰ আপোনাৰ প্ৰত্যেকখন কাণ্ট্ৰিৰ কথা আমি আমি গম পাইছিলোঁ কেনেকুৱা ধৰণৰ কেনেকুৱা ৰা এখন ৰাষ্ট্ৰৰ লগত এখন ৰাষ্ট্ৰৰ কেনেকুৱা ধৰণৰ আপোনাৰ যোনখিনি ৰিলেচন আছিল সেইখিনি কথাও আমি পঢ়িবলৈ পাইছিলোঁ ভূগোল বিষয়টোত তাৰে উপৰি যোনখিনি ধৰক আগৰ যুগৰ যোনখিনি আপোনাৰ পাহাৰে হওক বা ভৈয়ামেই হওক সেইখিনি লগত এতিয়াৰ যুগৰ কিমানখিনি ধৰক আপোনাৰ ছেইঞ্জ আহিছে সেইিখনি আমি গম পাইছিলোঁ তাৰে উপৰি আমি ৰাজনীতি বিজ্ঞানৰ কথাও পঢ়িছিলোঁ ৰাষ্ট্ৰবোৰত কি হিচাপে ধৰক আপোনাৰ ৰাষ্ট্ৰবোৰত কেনেকৈ চলি থাকে বা আপোনাৰ তাৰে ওপৰত ইলেকচনৰ পজ পদ্ধতিবোৰ কেনেকৈ হয় কেনেকৈ আমাৰ নেতাবোৰে আমি নেতাবোৰে কেনেকৈ ধৰণৰ ইলেকচন হয় সেইবোৰ বস্তু আমি পঢ়িবলৈ পাইছিলোঁ সেইকাৰণে মোক সমাজ বিজ্ঞান সমাজ বিদ্যা ছাবজেক্টটো ভাল পাইছিলোঁ